দি দিয়ে মানে ভাইৰেল হ'ব লাগে চবকে ফেমাচ হ'ব বিচাৰে তেওঁলোক

কাৰণ মই সেইবিষয়ৰ পৰা এৰাই চলিব বিচাৰোঁ কাৰণ আজিকালি যি কাপোৰ কানি পিন্ধা